হয় বাইক চলাওঁতে আমি সাৱধান হ'ব লাগে আমি এটা মিনিমাম গতিত যাব লাগে নিজৰ কাষে দি বাইক চলাব লাগে আৰু য'ত গাড়ীৰ খুব বেছি ভিৰ হয় তাত আমি ধিৰ গতিত যাব লাগে স্পীড ব্ৰেকাৰবিলাকত সাধাৰণতে আমি ব্ৰেক মাৰি অ' যাব লাগে আৰু যোনবিলাক ট্ৰেফিক পইণ্ট হয় তাত আমি ট্ৰেফিক নীতি নিয়মসমূহ মানি চলি গাড়ী চলাব লাগে আৰু আমি তিনিআলি বা চাৰিআলিসমূহ পাৰ কৰোঁতে ছিগনেল লাইট ব্যৱহাৰ কৰি পাৰ হ'ব লাগে আমি ভ্ৰমণ কৰোঁতে নিবলগীয়া নথিপত্ৰসমূহ হৈছে লাইচেন্স ড্ৰাইভিং লাইচেন্স ইঞ্চুৰেঞ্চ কৰিবও লাগে বাইকখনৰ তাৰপাছত পলিউশ্যন কৰিব লাগে আৰু হেলমেট পৰি পৰিধান কৰিব লাগে এইবিলাকে আমি সাধাৰণতে বাইক চলাওঁতে নথিপত্ৰ ল'ব লাগে